গুড ইভিনিং ছাৰ আপোনাক কিদৰে সহায় কৰিব পাৰোঁ হয় হয় আমাৰ ইয়াত ৰুম পাব আপোনাক কেইটা লাগে হয় আমাৰ ইয়াত আপুনি অকলে ছিংগল ৰুমো পাব আৰু ডাবোল ৰুমো পাব আপুনি কাপোল এন্ট্ৰিও পাব আপোনাক যদি কাপোল এন্ট্ৰি লাগে কাপোল এন্ট্ৰিও পাব আপুনি আৱাৰলি মানে ঘণ্টা চিষ্টেমতো পাব ঘণ্টাত আপুনি দুশ দুশ টকাকৈ দিব লাগিব এক ঘণ্টাত আৰু যদি দিন হিচাপত লয় তেতিয়াহ'লে আপোনাৰ দুহেজাৰ টকা হ'ব আৰু ইয়াত আপুনি দহ বজাৰ আগতে সোমাব লাগিব দহ বজা দহ বজাৰ পিছত আপুনি নোৱাৰিব হয় নোৱাৰিব অঁ ছিংগোল ৰুম আপোনাৰ ঘণ্টাত ডেৰশ মান ডেৰশকে আহিব আৰু আপোনাৰ দিন হিচাপে যদি লয় পোন্ধৰশ টকা হ'ব মান্থলী মানে ডেইলি পোন্ধৰশ আপুনি যদি বাৰটা বজাত আজি সোমাই কালি বাৰটা বজালৈ পোন্ধৰশ টকা দিব লাগিব হয় এইটো আপুনি এই সেই হিচাপত আপুনি ফেচেলেটি পাব আপুনি ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো পাব আমাৰ পৰা কমপ্লিমেন্ট হিচাপে অঁ ফেমেলি মানে আপুনি যদি ডাবোল ৰুম লয় তেতিয়া হ'লে আপুনি দুই হাজাৰ টকা দিব লাগিব আপুনি আহিব পাৰে আৰু তাৰোপৰি কেতিয়াবা আমাৰ ৱিকলি এটা বাৰত বাৰু ডিচকাউণ্ট থাকে হয় আপুনি যদি শুক্ৰবাৰে আহে তেতিয়াহ'লে আপুনি টেন পাৰ্চেণ্ট ফ্লেট ডিচকাউণ্ট পাব অঁ জাগাটো আপোনাৰ আমাৰ এই দৰঙৰ মঙলদৈত হয় হয় হয় আপুনি আহিব ঠিক আছে দিয়ক